মই আমাৰ পৰিয়ালৰ সৈতেই ভ্ৰমণ কৰিব বিচাৰোঁ কাৰণটো হ'ল পৰিয়ালৰ লগত যদি কেনিবা যাওঁ তেতিয়া মানে নিজকে গৰ্ব অনুভৱ কৰোঁ আৰু এটা সুখ অনুভৱ কৰোঁ আৰু কিবা বিপদ ক'ৰবাত ভ্ৰমণত গ'লে কিবা বিপদ আপদ হ'লে বা গাড়ীত যাওঁতে বমি কৰিছোঁ বা কিবা হৈছে তেতিয়া পৰিয়ালৰ মানুহখিনিয়ে মোক চাব পানী দিব বা কিবাকিবি তেনেকুৱা ধৰণে চাব এনেই বেলেগৰ লগত গ'লেতো পটককৈ নাচাব একো নহয় হ'ব দে বুলি ক'ব তেনেকৈয়ে থাকিব লাগিব পৰিয়ালৰ মানুহ গ'লে কোনোবা ফাৰ্মাচী গুৰিত ৰখাই পীল হ'লেও হ'ব বা তেনেকুৱা ধৰণৰ সেইটো কাৰণে সুখী অনুভৱ কৰোঁ আৰু পৰিয়ালৰ মানুহখিনিৰ লগত বিশেষকৈ এনেকুৱা হয় যাতে বেলেগ জেগাত ফুৰিবলৈ গৈছে চব অচিনাকী মানুহেই থাকিব আমাৰ পৰিয়ালৰ মানুহখিনিৰ লগত গ'লে তেতিয়া চব চিনাকি থাকিব কিবা এটা কাৰোবাৰ লগত হঠাতে ঠাট্টা মস্কৰা লাগিলেও পৰিয়ালৰ মানুহখিনি থাকিলে তেতিয়া বেলেগে ইমান কথা ক'বলৈ সাহস নাপাব আৰু সেইটো এটা সাহস পাম বিশেষকৈ সাহস পাম পৰিয়ালৰ মানুহৰ লগত গ'লে আৰু এটা কথা হ'ল মই আগত গৈছোঁ লগৰ বন্ধু বান্ধৱীৰ লগত ফুৰিবলৈ গৈছোঁ তেতিয়া যাওঁতে বহুতো বিশৃংখল পাইছোঁ মানে বহুত বিশৃংখলৰ সন্মুখীন হৈছোঁ তেতিয়া কি হৈছিল মানে মোৰ যাওঁতে বাছত যাওঁতে বহুত মানে বমি হৈছিল বমি হোৱাৰ ফলত মোৰ তেওঁলোকে অকল পানীহে খাব দিছিল মই ক'ব নোৱাৰা হৈ গৈছিলোঁ বমি কৰি কৰি কাৰণ বাছত যোৱা যিটো গোন্ধ সেইটো মই সহ্য কৰিব নোৱাৰোঁ আৰু বহু দূৰ গ'লে মই সেইটো বমি হয় বমি ভাৱ হয় তাৰপাছত তেনেকুৱা বহুখিনি অসুবিধাৰ সন্মুখীন হৈছিলোঁ সেইটো কাৰণে মই চিন্তা কৰোঁ যে মই ক'ৰবাত ভ্ৰমণ কৰিবলৈ গ'লে পৰিয়ালৰ সৈতে ভ্ৰমণ কৰি কৰাটো উচিত হ'ব আৰু তেনেক্ষেত্ৰত আমাৰ মা দেউতাহঁতে আমি ভ্ৰমণত পিছত গৈছোঁ বহুবাৰ গৈছোঁ আমাৰ মাজুলীৰে সত্ৰসমূহলৈ গৈছোঁ আমাৰ পৰিয়ালৰ সৈতে তেতিয়া আমি বহুখিনি সুখ অনুভৱ কৰিছিলোঁ যিখিনি সুখ বেলেগৰ লগত গ'লে নাপাওঁ তেনেধৰণৰ সুখ অনুভৱ কৰিছিলোঁ বাহিৰত গৈছোঁ আমি ভ্ৰমণত শিৱসাগৰত গৈছোঁ শিৱসাগৰ শিৱ মন্দিৰ জয়সাগৰ পুখুৰী এনেকৈ ৰংঘৰ কাৰেংঘৰ আমাৰ পৰিয়ালৰ সৈতেই চাইছোগৈ তেতিয়া বহুত আনন্দ লাগিছিলে আৰু ভয় বোলা বস্তুটো নাহে পৰিয়ালৰ সৈতে যদি যাওঁ তেতিয়া অকণো ভয় নাহে আমি যেনেকৈ মন গৈছিল তেনেকৈ ফূৰ্তিকৈ সকলো ৰংঘৰ কাৰেংঘৰ সকলো চাইছিলোঁ শিৱদৌললৈ গৈছিলোঁ বহুত আনন্দ লাগিছিলে সেই আনন্দ বেলেগ লগৰ লগৰ ল'ৰা ছোৱালীৰ লগত গ'লে সেই আনন্দখিনি নাপাওঁ যিটো পৰিয়ালৰ লগত পৰিয়ালৰ সদস্যসকলৰ লগত গৈ আনন্দ পাইছোঁ মা দেউতা দাদা বাইদেউসকলৰ লগত সেইকাৰণে মই পৰিয়ালৰ সৈতে যোৱাটো বিচাৰোঁ উপযুক্ত বুলি ভাবোঁ